নিশ্চয়কৈ বলীউড আৰু টলিউডে আমাৰ ফেশ্বনৰ ট্ৰেণ্ডক প্ৰভাৱিত কৰিছে মোৰ ক্ষেত্ৰত কিন্তু টলিউডৰ ফেশ্বনৰ ট্ৰেণ্ডে বেছিকৈ প্ৰভাৱিত কৰিছে কিয়নো তেওঁলোকে ইমান চুটি চুটি কাপোৰ নিপিন্ধে আৰু যিবোৰ কাপোৰ পিন্ধে সেইবোৰ কাপোৰ মোৰ পিন্ধি পিন্ধো পিন্ধো লাগে আৰু মোক ভাল লাগে আৰু আমি তেওঁলোকৰ কাপোৰৰ মোৰ টলিউডৰ ভিতৰত আটাইতকৈ ভাল লগা কেইটামান চৰিত্ৰ হৈছে যে বাহুবলী চিনেমাখনৰ দেৱসেনা আৰু আৰু এনেকুৱা কিছুমান চৰিত্ৰ আছে উদাহৰণস্বৰূপে এ উদাহৰণস্বৰূপে টলিউডৰ যিবোৰ থ্ৰীলাৰ মুভি আছে সেই মুভিবোৰৰ হিৰো হিৰইনবোৰ ভাল লাগে আৰু নিশ্চয়কৈ মই টলিউডৰ মুভি চালে সেই চিনেমাখনত পিন্ধাৰ ধৰণে পোচাক সৃষ্টি কৰিবলৈ নিশ্চয় চেষ্টা কৰোঁ আৰু যদি মই সৃষ্টিও কৰিব নোৱাৰোঁ মই সেনেকুৱা ধৰণৰ পোচাক অনলাইন বা আমাৰ শ্বপিং মলত বিচাৰোঁ